নৃত্যই মানুহক স্বাস্থ্যৱান হোৱাত বহু ধৰণে সহায় কৰে যেনেকৈ আমি নৃত্য কৰিলে ব্যায়ামৰ কোনো প্ৰয়োজন নাই কাৰণ নৃত্য ব্যায়ামৰ সমানেই হয় কাৰণ নৃত্য কৰিলেও আমাৰ আমাৰ শৰীৰৰ প্ৰতিটো অংগ চলাচল কৰা হয় সেইবাবে ব্যায়াম কৰাৰ প্ৰয়োজন নহয় তাৰ বাবে আমি নৃত্য কৰিয়ে আমি স্বাস্থ্যৱান হ'ব পাৰোঁ নৃত্য কৰিলে ব্যায়াম নকৰিলেও চলি যায় আৰু নৃত্যৰ দ্বাৰাই আমি বহুতো ক্ৰিয়া বহুতো ক্ৰিয়া নকৰিলেও চলি যায় তেনেকৈ আমি দৌৰা বা জাম্প যদি আমি কৰোঁ যদি আমি নৃত্য কৰোঁ সিমানখিনি কৰিবই দৰকাৰ নাই নৃত্য কৰিলে আমি তাৰ দ্বাৰাই বহুতো স্বাস্থ্যৱান হ'ব পাৰোঁ যিহেতু নৃত্য কৰিলে আমাৰ প্ৰতিটো শৰীৰৰ প্ৰতিটো অংগ চলাচল কৰা হয় নৃত্য কৰিলে আমাৰ তেজৰো বহুত ভাল চলাচল কৰা হয় তাৰ বাবে আমাৰ নৃত্য কৰিলে আমাৰ বহুত তেনেধৰণে স্বাস্থ্যৱান আমি হ'ব পাৰোঁ ন নৃত্য আমাৰ বাবে বহুত উপকাৰী নৃত্য আমাৰ বাবে বহুত উপকাৰী নৃত্য কৰিলে যথেষ্ট আমাৰ স্বাস্থ্যৱান লাভ হয় আৰু যথেষ্ট আমি স্বাস্থ্যৱান হওঁ নৃত্য কৰিলে সেইবাবে নৃত্য কৰাতটো আমাৰ বাবে লাভৱানে হয় যিহেতু স্বাস্থ্যৰ বাবে ভাল